হেল্ল' অ'ৰা দোকানত আছে নেকি অ' মাল আছেনে বেছিকৈ মাল মোক লগা আছিল এক কুইণ্টলমান অ' মাল মোক কালি লাগে আৰু ৰাতিপুৱা ৰাতিপুৱা আঠটা মানত কাটিং কৰি দিলে হ'ল অ' মালৰ ৰে'ট কি হৈ আছে কি তিনিশ কথা কয় কাটা মেলা আপোনালোকে আমাৰ এইফালে আপোনাৰ দুশ দহ বিশ এনেকুৱা আপোনাৰ পৰা বেছিকৈ মাল ল'ম কাৰণে কি তিনিশ ৰে'ট কয় হে ই নাই দুশ আশী বহুত কৈছে আপুনি এক কেজি দুই কেজিৰ দাম কৈ আছে এই বানপানী বানপানী উঠিছে তে মালৰ দাম কমিব হে লাগে আপোনাৰ দেখোন বেছিয়ে হৈছে এ আপুনি ৰে'ট কমাই ধৰে যদি আপোনাৰ তাতে ল'ম নহ'লে বেলেগত ফোন কৰিব লাগিব মই আপোনাৰ সেইকাৰণে মই বুলো কণ্টেক্ট কৰিলো আপোনাকে ফাৰ্ষ্ট আপোনাৰ পৰা মাল যিহেতু লৈ থাকোঁ এ পাৰিব দিয়ক কিবা মিলাই মেলি কৰিব লাগিব আৰু নে কি যদি আপুনি মই দুই বিশমান দিম আৰু দুই বিশ বা পঁচিছ টকা এটা দিম আৰু এ কি কয়হে আপুনি আপোনাৰ আপুনি ইমান ইমান চিপচ নেকি আপুনি অলপমান মিলামিলি কৰিব নোৱাৰে নেকি আপুনি কেনেকৈ দোকান চলাবহে এক কেজি মালৰ দাম ধৰি থাকে যে কি কি কমাইছে আপুনি কি কমাইছে আপুনি ইমান দাম এই দুশ আশী টকা বিশ টকা এটা কমাই দিছে এক কেজি মাল নহয় নহয় এ আপুনি কি ফাল্টু কথা কয় যদি পাৰে আপুনি পাৰিম বুলি কওক নোৱাৰিলে নোৱাৰো বুলি কওক মই বেলেগক কণ্টেক্ট কৰিম নহয় এ বাদ দিয়ক আপোনাক মই কণ্টেক্ট নকৰোঁ হ'ব দিয়ক মই বেলেগত মাল ল'ম হা এই মিলাই দিব নোৱাৰে আপোনাৰ তাতে নহয় যদি নোৱাৰোঁ মই দুশ বিশ টকা বা ত্ৰিছ টকা দিম আপুনি তাৰ তলত অ' ঠিক আছে অ' দে ঠিক আছে